হেল্ল' হেল্ল' অঁ এই বি এছ এন এল কাষ্টমাৰ কেয়াৰ হয়নে বাৰু মই বিশেষ কাৰণ এটাত ফোন কৰিলোঁ আপোনালোকলৈ মানে আমাৰ ইয়াত বগিজান হয় আমাৰ অঞ্চলটো বগিজান ছটিয়না গাঁও এই আমাৰ ইয়াত এই বি এছ এন এল নেটৱৰ্কৰ বৰ সমস্যা হয় মানে নেটৱৰ্ক পাবলৈকে বৰ অসুবিধা হয় গতিকে আপোনালোকৰ যোগেদি কিবা সুবিধাজনক কৰিব পৰা হ'ব নেকি বাৰু যোগাযোগৰ ব্যৱস্থাটো বৰ উপলব্ধ নহয় মানে সহজতে পাবই নোৱাৰি বি এছ এন এলৰ টাৱাৰ খেলিমেলি হয় গতিকে আপোনালোকৰ যোগেদি কিবা সহজলভ্যভাৱে কৰিবপৰা হ'ব নেকি বুলি ভাবিয়েই মই আপোনালোকলৈ ফোন কৰিলোঁ যদি কৰিবপৰা হয় আমাৰ অঞ্চলৰ সুবিধাৰ বাবে অতি সোনকালে যোগাযোগটো কৰিবলৈ ব্যৱস্থাটো হাতত ল'ব বুলি আশা কৰিলোঁ